আমাৰ সাংস্কৃতিক জীৱিকা আৰু কি হ'ব আমি গাঁৱলীয়া মানুহ যিহেতু আমি সব ধৰণৰে সকলো ধৰণৰে কাম কৰিব লাগে যেনে ৰুব যোৱা বা কাপোৰ বোৱা তাৰ পাছত বেহাৰ তোলা এনেকৈ যিটো সময়ত যি চলে সব কৰিব লাগে ৰুব যোৱা ধৰ বাৰিষা কালত আমি ৰুব যোৱাটো থাকে বা সকলো আমি তিৰোতা মানুহ ধৰ আমি ৰুব যাওঁ আৰু ধৰ যিখিনি বা মতা মানুহ আছে সেইখিনি হাল বোৱা কঠিয়া তোলা সেইবিলাক কাম কৰে আমি যিহেতু তিৰোতা সেইকাৰণে আমি ৰোৱা বোৱাখিনি কৰোঁ আৰু আৰু খৰালি কালত বেহাৰ তোলা মাহ তোলা আৰু এনেকুৱা বহুত ধৰণৰ আছে বা কিবা কানি বহুত আৰু তাৰপিছত আৰু ৰু বোৱা কাম বা কাপোৰ বোৱা এনেকৈ গুঠা কাপোৰ গুঠা চোলা গুঠা তাৰ পাছত বতা টাৱেল এনেকৈ ঊণ সূতাৰে গুঠা হয় হাতেৰে আৰু কাপোৰ বোৱা মেখেলা চাদৰ বা গামোচা সৰু গামোচা ডাঙৰ গামোচা আৰু বহুত ধৰণৰ কাপোৰ এনেকৈ তাঁতশালত বোৱা হয় আৰু আৰু কিবা কানি এনেকৈ গুঠা কামো বহুতখিনি আমি তিৰোতাবিলাকে কৰোঁ আৰু